হে হেল্ল' হেল্ল' অঁ ৰঞ্জিত হয়নে অঁ হেৰি মানে মোৰ হেৰি লাগিছিলে ব বিয়া এখন আছে অহা দছ তাৰিখে তাকে সেই পানী লাগিছিলে পানী পাম নহয় লিটাৰ মানে এখন বিয়া কিমান লাগিব আৰু সিমানে লাগিব আৰু অঁ

দছ তাৰিখে দছ তাৰিখে কাৰ্টন কিমানকৈ লয় বাৰু কাৰ্টন অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ

মুঠতে মই মুঠতে পানীটো পাব লাগে আৰু সে সেইদিনা মুঠতে নকওঁ নকওঁ এই সেইটো পানীয়ে লাগিব আপোনাৰ পানীটো অঁ অঁ ব্যৱহাৰ কৰিবলৈ বেলেগ পানী আছে বাৰু কিন্তু খাবলৈ লাগিব সেইটো তাকে লিটাৰ মানে এশ হা এশ লিটাৰমান দি দিব

অঁ অঁ

হ'ব লাগিলে আকৌ ল'ম বাৰু প্ৰথমতে সি সিমানটোৱে আনিম মানে

হ'ব নহ'লে তাকে জনাবলৈ আপোনাক কনফাৰ্ম কৰিবলৈ ফোন মাৰিছিলো অঁ হ'ব ঠিক আছে